হেল্ল' কি আপোনাৰ দোকানত মোবাইলৰ দোকান আপোনাৰ ন আছে নহয় হয় হয় হেৰি মোক মোবাইল এটা লাগিছিল আৰু ডিছকাউণ্ট দি আছে নেকি বাৰু এতিয়া হয় মোক ভাল এটাই লাগে মোবাইল বাৰু মোক ছেমছাংটোৱেই লাগিছিল যদি ভাল এটাই লাগে অ' আপুনি হেৰি কৰিবচোন কিমানৰ হয় ক'ব মই মানে হেৰি কৰিম টকাটো নগদ দিয়ে ল'ম আৰু মোক মোক দহৰ তলত লাগে আৰু ধৰক ছয় হেজাৰ সাত হেজাৰ এনেকুবা ল'ব লাগে আৰু

পোৱা যাবনে বাৰু হয় হয় ভালেই লাগে বাৰু আপ মোক লাগিছিল কালিলৈ মানে লাগিছিল আপোনাৰ দোকান কেইটা বজাত খোলে খুলিব ঠিক আছে হয় হয় মই বাৰু আপোনাক কিমান সময়ত যাব পাৰোঁ মই ফোন কৰি আপোনালোকক জনাই দিম জনাই দিম আৰু আপুনি মোক ভাল এটা দিব আৰু চাই কৰি আপোনাৰ চইচ মতে

হ'ব আৰু ঠিক আছে যাম দেই হয় অ' হয় হয় মই কাইলৈৰ ভিতৰতে যাম বাৰু দিয়ক ঠিক আছে হ'ব হ'ব ঠিক আছে থেংক ইউ হ'ব